বাতৰিটো আগতে অতীজতে বাতৰি আছিলে আমি ৰেডিঅ'ত শুনিবলৈ পাওঁ আকাশবাণী গুৱাহাটী বুলি যিটো কেন্দ্ৰ তাৰপৰা আমি বাতৰি শুনোঁ সকলোবোৰ বাতৰি আমি লগে লগে নাপাওঁ আগদিনাৰ বাতৰি পিছদিনা পাওঁ তাৰ পিছত বাতৰিকাকত ওলালে বহুত সেই বাতৰি কাকত খবৰ ওলাল ত্ৰিবুন ওলাল অসম বাণী ওলাল তাতো আমি বাতৰিবোৰ পঢ়িবলৈ পাওঁ কিন্তু লগে লগে সেই বাতৰি আমি নেপাওঁ আগদিনাৰ বাতৰি পিছদিনাহে পাওঁ ৰেডিঅ'তে হওঁক লাগে বাতৰিকাকততে হওঁক বৰ্তমান সেইখিনি আমাৰ বহুত সহায় হ'ল এই টেকন'লজি ওলোৱাৰ পৰা এই নিউজ চেনেলবোৰ ওলাল টিভিত প্ৰতিটো নিউজ চেনেলৰ পৰা বেলেগ বেলেগ ধৰণে লগৰ বাতৰি লগেই শুনিবলৈ পোৱা যায় দেখিবলৈ পোৱা যায় পাঁচ দহ মিনিটত ঘটনাটো আমি যদি চাওঁ লগতে ওলাই পৰে টিভিটো হোৱাৰ পৰা সেইটোও এটা ভাল আমাৰ খবৰ পাব লগা ব্যৱস্থা হ'ল লগতে মোবাইল হাতত থাকেই মোবাইলতো সেই চেনেলবিলাক পায় মোবাইলতো বাতৰি শুনি থাকিব পাৰি প্ৰতিটো বাতৰি প্ৰতিটো মুহুৰ্তত প্ৰতি চেকেণ্ডত আমি গম পাই থাকোঁ দিনৰ পৰা ৰাতিলৈকে প্ৰত্যেক মুহুৰ্ততে আমি নিজৰ হাততেই সেই বাতৰি শুনিব পাৰোঁ সেয়াই আমাক বহুত সহায় কৰে দেশৰ ভাল বেয়া সকলো খা খবৰ পাওঁ ভালবোৰ আমি বাচি ল'ব পাৰোঁ বেয়াবোৰৰ প্ৰতি আমাৰ অকণমান আকৌ বেয়া লাগে আমিও দুকথা কওঁ এইটো বাতৰি এনেকে কিয় ক'লে কিন্তু টেকন'লজিয়ে আমাক বৰ্তমান বহুত সহায় কৰিছে চব ফালৰ পৰাই সকলো ফালৰ পৰাই আমি টেকন'লজিৰ সহায় পাইছোঁ চেনেলবিলাকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীৰ জীৱনলৈ সহায় কঢ়িয়াই আনিছে তেওঁলোকে নজনা বহুত কথা তাত শুনে দেখে বুজে ল'ৰা ছোৱালীয়ে নিজেও আগবাঢ়ি যায় সেয়া দেখি শুনি কিছুমানে সেয়াই ভুলো কৰে কিছুমান বেয়াখিনিও লৈ লয় সেই বেয়াখিনি আচলতে ল'ব নালাগে বাতৰিতো ভাল বেয়াৰ মাজেৰেই প্ৰকাশ পাব সেইকাৰণে আমি নিজে বা আমাৰ ল'ৰা ছোৱালীয়ে কোনটো কৰিলে ভাল হয় কোন দিশে গ'লে ভাল হয় সেই ভালটোহে আমি শুনি বুজি ল'ব লাগে বাতৰিটো চাই আমি পতককে কিবা এষাৰ কথা কৈ দিব নালাগে কাৰণ বাতৰিটো বা কেনেকুৱা ৰেডিঅ'ত আমি বাতৰি আগতে শুনোঁ পেপাৰত আমি খবৰ বাতৰি কাকতত আমি বাতৰি পঢ়োঁ আৰু এতিয়া টেকন'লজি হোৱাৰ পৰা আমি নিজে দেখিবলৈ পাওঁ ক'ত কি ঘটনা হৈছে লগতেই আমি গম পাই যাওঁ সেইবাবে সেই বাতৰিটোৰ ওপৰত ভাল কমেণ্ট দিয়া বেয়া কোৱা এইটো আমাৰ অধিকাৰ আছে কিন্তু আমি চাই বুজিহে ক'ব লাগে যিটো নেকি ক'লে দহজনে আমাক ভাল পাব যে এই বাতৰিটো চা এই বাতৰিৰ ওপৰত এইটোহে ক'ব লাগিছিলে সেই কথাষাৰহে ক'ব লাগে ঘপককে চিন্তা ভাৱনা নকৰাকে কিছুমান কথা বাতৰি চাই কৈ দিব নালাগে বৰ্তমান যুগত আমাক টেকন'লজিয়ে নিউজ চেনেল চেনেল বিলাকৰ দ্বাৰা বহুত সহায় কৰিছে প্ৰতিটো চেনেলতে আমি বেলেগ বেলেগ ভাৱেৰে বাতৰিবোৰ দেখিবলৈ পাওঁঁ সেইকাৰণে সেই বাতৰিখিনি চাই বুজি লৈ আমি আমাৰ ভাল বেয়া মন্তব্য দাঙি ধৰিব লাগে বাতৰি শুনি চাই সেই সময়কণ কটাবলৈ ভালেই লাগে ঘৰৰ ভিতৰত আমি সোমাই থাকোঁ আমি পৃথিৱীখনৰ কথা বুজি নেপাওঁ গম নেপাওঁ কিন্তু বাতৰি দিয়াৰ সময়ত যেতিয়া টিভিটোৰ ওচৰত বহা হয় তেতিয়া নিজৰ মনটোৱেই খুব ভাল লাগি যায় ভালবোৰ শুনি গৈ থাকোঁতে ভালেই লাগে কিবা এটা বেয়া অঘটন ঘটনা ঘটোৱা আজিকালি হৈছেই সেই তেনেকুৱা দিন সেইবোৰ শুনিবলৈ পালে মনটো বেয়া লাগি উঠে তথাপিতো বাতৰিটো চাবলৈ মন যায় কিনো হ'ল আজিৰ দিনটোৰ ভিতৰত এই ৰহ বাতৰি দিবৰ হৈছে অকণ চাই লওঁ অন্ততঃ প্ৰথম লাইনকিটা পঢ়ি লৈ বা শুনিলৈ সেইটো কৰিবলৈ পালেও মনটো ভাল লাগি যায়